হেল্ল' দাদা আপোনালোকৰ পৰা গাড়ী এখন মই বুক কৰিছিলোঁ গুৱাহাটী যাবলৈ হয় হয় গুৱাহাটী যাবলৈ আপোনাৰ বুক কৰিছিলোঁ গাড়ীখন সেই গাড়ীখনৰ আপোনাৰ ইমান কণ্ডিশ্যন বেয়া আপোনাৰ ছীটৰ ছীটকেইটা ফটা হৰ্ণটোও ভালকৈ নাবাজে গাড়ীখন আপোনাৰ ৰাস্তাত আকৌ অলপমান তেজপুৰ ক্ৰছ কৰাৰ পিছতে চকাও ফুটিল মোৰ ইমান সময় নষ্ট হ'ল নহয় মই গুৱাহাটীত সময়মতে গৈয়ে নাপালোঁ মিটিং আছিলে আপোনাৰ হয় হয় এইখিনি বুজিছোঁ গাড়ীখন আপোনালোকে ভাল এনেকৈ কণ্ডিশ্যনত নাথাকিলে আপোনালোকে আপোনালোকৰ তাত থ'বই নালাগে গাড়ীখন আপোনালোকে ভাল কৰি ল'ব লাগে হয় কাৰণ আমাৰতো বহুত প্ৰব্লেম হৈছে ন আমি গৈছোঁ মোৰ বাৰ গাড়ীখনো একো আপোনাৰ ভাল নহয় যাবলে ছীটৰ গোটেই অৱস্থাই নাই তাৰ হয় হয় হৰণটোও ভালকৈ নাবাজে গোটেই বাটটো ইমানেই কষ্ট হ'ল নহয় সেইখিনি আপোনালোকে বেয়া পোৱা কথা নহয় এইটো বেয়াটো পামেই আমি আপোনাৰ ইমান দূৰ গৈছোঁ আমি যদি গাড়ীখনত মই ভালকৈ যাব নোৱাৰোঁ আৰু পইচাটোওতো আপোনাৰ খৰচ হয় ন পইচাটোতো আমি খোজা মতেই দিওঁ হয় হয় হয় সেইকাৰণে আপোনালোকে গাড়ীখন অলপ ভাল কৰক তেতিয়াহে মানুহখিনি নহ'লেতো অশান্তিয়ে পাব ন হয় এনেকৈ হ'লে আমি নেক্সট টাইমৰ পৰা কিন্তু আপোনালোকৰ পৰা বুক নকৰোঁ আৰু যাবলৈ হয় হয় ঠিক আছে